হেল্ল' মই নলবাৰীৰ বালিতাৰাৰ পৰা কৈ আছো আপোনালোকৰ এজেঞ্চিৰ পৰা এখন কেব বুক কৰিছিলো এতিয়া ড্ৰাইভাৰজনে ফোন ৰিচিভ কৰা নাই আৰু এতিয়া কেনচেলো কৰিব পৰা নাই সেই কাৰণে আৰু মোৰ গন্তব্য স্থানলৈ পাওঁতে বহুত দেৰি হৈ আছে গতিকে আপুনি এই আপোনালোকৰ ফালৰ পৰা কেবখন কেনচেল কৰাই দিয়ক নহ'লে মোক বেলেগ এখন কেব বুক কৰি দিয়ক অতি সোনকালে